আমাৰ ইয়াতে এটা ডাঙৰ ওচৰতে এটা নামঘৰ আছে নামঘৰটোত দৌল উৎসৱ পতা হয় আমাৰ এতিয়া দৌল উৎসৱ বৰ্তমান আহি আছে ফাগুন মাহ ইয়াৰ মাৰ্চৰ চৈধ্য পোন্ধৰত আৰম্ভ হ'ব আমাৰ ইয়াতে উৎসৱটো ইমান ধুনীয়াকৈ পতা হয় প্ৰথম দিনা আমাৰ ইয়াতে হেৰি বম মাৰা কাৰ্যসূচী হয় দ্বিতীয় দিনা আমাৰ ইয়াতে সকলো দূৰৰ দূৰৰপৰা মানুহ আহে আলু ভাজা পৰ্ব পাতা হয় ইয়াতে তাৰ পিছত তৃতীয় দিনাখন আমাৰ ইয়াত বৰ ভঙা হয় ঢেৰ দূৰৰ দূৰৰপৰা মানুহ আহে আমাৰ ইয়াতে জিলাৰ ভিতৰত আমাৰ ইয়াতে ডাঙৰকৈ পতা হয় নিচিনা সকলো মানুহ আহিব পৰা যাতায়তৰ সুবিধা সকলো আছে সেইকেইদিন বতৰ ধুনীয়া হৈ থাকে সকলো প্ৰায় মানুহ আহেই ইয়াতে ঢেৰ মানুহ হয় মোটামুটিটো পাঁচ ছশ মান মানুহ হৈয়ে যায় তাত তাতে আমিও সেইকেইদিন ব্যস্ত হৈ থাকোঁ ইমান ভাল লাগে সকলো মানুহ লগ পোৱা যায় তাৰ পিছত আমাৰ সকলো আলহী অতিথি গোটেইবিলাক আহে ভালেই লাগে পৰ্বটো চাই সেই আমাৰ সেইকিদিন বতৰ বহুত ধুনীয়া হৈ থাকে কিন্তু কি সুধিছিল কি সুধিছিল